হেল্ল' হয় হয় লাগিছে অঁ কওকচোন অঁ হয় নেকি হয় নেকি আপুনি আপুনি থানাত এহেজাৰখন দি যাওক অঁ অঁ কিজানি তোমাৰ লগৰ কোনোবাই ভাবুিছে এনেই ধেমালিতে অঁ হয় নেকি এই ভয় কৰিবলৈ একো নাই থানাত যেনে তেনে এখন এজাহাৰ দি যোৱা

অঁ অঁ অঁ এই ভয় কৰিব নালাগে ভয় খাব নালাগে বুজিছানে নাই এই বেছি ভয় খাব নালাগে আপুনি যেনে যেনে কোনোবা এজন লৈ থানালৈ গুচি আহক এজাহাৰখন দি দিয়ক আমিতো তেতিয়া চাম আৰু কি কৰিব পাৰোঁ অঁ এই আহিব লাগিবই কাৰণ আপোনাকতো আমি দেখা নাই ন অঁ কোনোবা এজন লৈ আহক অঁ হ'ব হ'ব